আলহী আহিলে মই খুবেই ভাল পাওঁ আলহীক মই ভগৱানৰূপে দেখোঁ আলহী আহিলে প্ৰথমতে বহিবলৈ দিওঁ তাৰপিছত চাহ মিঠাই বা হাতেৰে কিবা বনাই আনি তেওঁলোকক খাবলৈ দিওঁ তাৰপিছত তামোল এখন দিওঁ তামোল চামোল খোৱাৰ পিছত কথা বতৰা পাতি খা খবৰ লয় আঁতৰৰ আলহী আহিলে ভাতৰ ব্যৱস্থা কৰোঁ ভাত বনাই খোৱাই মনত যি ভাল পাওঁ তাকে খোৱাওঁ দালি ভাত ভাজি চাটনি চালাড আদি খোৱাওঁ তাৰোপৰি মাছ মাংস আদিও খোৱাওঁ আলহী আহিলে মই খুবেই ভাল পাওঁ আলহী হৈছে ভগৱান সকলো ঘৰতে আলহী নাযায় মানুহৰ কিছুমান ব্যৱহাৰ আদি হ'লে ভাল হ'লে আলহী সেইখন ঘৰলৈ বেছিকৈ যায়